হেল্ল' অঁ হয় হয় কিবা আছিলে অঁ অঁ কাপোৰযোৰ অল টোটেল চিলাবলৈ হ'লে মেখেলাখনত ষাঠি টকা আকৌ চাদৰ পতি লগা সত্তৰ টকা দহি বটা দুশ টকা ব্লাউজৰ দুশ টকা তেনেকৈ অল ট'টেল পাঁচশ ত্ৰিছমান পৰেগৈ

অঁ অঁ

আপোনাক কিমান দিনত লাগে আকৌ অঁ হ'ব তেতিয়াহ'লে আপুনি দি থৈ যাবহি মই ৰেডি কৰি দিম অঁ অঁ হ'ব দিয়ক অঁ অঁ হ'ব দিয়ক